চ'চিয়েল মিডিয়াৰ মাধ্যমে শিল্প আৰু কলাৰ সৈতে জড়িত লোকসকলক বহুত ধৰণে সহায় কৰিছে সিহঁতে ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ ভিডিঅ' ফটো ৰিলছ আপল'ড কৰিব পাৰিছে আৰু বহুত মানুহৰ মাজত বিলাইছে আৰু ইয়াৰ জৰিয়তে বহুত মানুহে বহুত পইচাও ইনকাম কৰি আছে আমাৰ ভাৰতত বেছিভাগ মানুহে ইউটিউব চেনেলৰ লগত জড়িত এইসকলক আমি লাইক কৰি চাছক্ৰাইব কৰি কমেণ্ট কৰি আৰু শ্বেয়াৰ কৰি বিভিন্ন ধৰণে সহায় কৰিব পাৰোঁ শ্বেয়াৰ কৰি বেলেগৰ মাজতো বস্তুটো বিলাব পাৰোঁ যাতে সিহঁতেও এইকেইটা বস্তু চাওঁক আৰু কিবা এটা শিকক আমি চোৱা আৰ্ট এণ্ড ক্ৰাফটসম্পৰ্কে ইউটিউব চেনেল আছে ইয়াৰ জড়িয়তে আমি বহু ধৰণৰ ড্ৰয়িং বিভিন্ন ধৰণৰ ডিজাইন আৰু বহুত বস্তু শিকিব পাৰোঁ আৰু কেতিয়াবা আমি শিল্প শিকিব পাৰোঁ কেতিয়াবা আমি গানো শুনিব পাৰোঁ আমাৰ বহুত মানুহে ইউটিউব চেনেল খোলা আছে